হেল্ল' ভাইটি মই মানে শাৰী এখন আনিলোঁ হয় কিন্তু শাৰীখন ইমান ভালো নহয় আৰু ইমান বেয়াও নহয় কিন্তু গৰম দিনত পিন্ধিব নোৱাৰি ঠাণ্ডা দিনতহে পৰা যাব অলপ ডাঠ আৰু এতিয়া গৰম দিনত অকণমান পাতল শাৰী লাগে তেতিয়া পিন্ধিবলৈও ভাল লাগে আৰু শাৰীখন কোমল হ'ব লাগে গৰমৰ কাৰণে তেতিয়াহে পিন্ধি ভাল লাগে এইখন শাৰীখন বেছি ডাঠ আৰু বেছি খমখমীয়া নিচিনা ভাল নালাগে পিন্ধি এনেই কাপোৰটো বিশেষ বেয়া নহয় কাপোৰটো ভালেই কিন্তু গৰম দিনৰ কাৰণে যিখন শাৰী আনিছিলোঁ সেই শাৰী মানে নহয় ঠাণ্ডা দিনৰ কাৰণেহে